হেল্ল' কোনে কৈছে হয় নামটো কি হয়

মাজুলী হয় মাজুলী নতুন চামগুৰি সত্ৰ আপোনাৰ গৱেষণাৰ বিষয়টো হয় আজি আছোঁ মই গৱেষণাৰ বিষয়টো হয়

নিশ্চয় পাব হয়

হয় চামগুৰী সত্ৰৰ কথাটো মই সেই সত্ৰৰে বাসিন্দা গতিকে চামগুৰী সত্ৰ বিশেষকৈ মুখাৰ কাৰণে বিখ্যাত মুখাৰ কাৰণে বিখ্যাত ইয়াত মুখা শিল্পৰ বিভিন্ন সাধনা অতীজৰে পৰা চলি আহিছে আৰু বৰ্তমান মাজুলী চামগুৰী সত্ৰৰ মুখাই বিশ্ববাপী চাহিদা লাভ কৰিবলৈ সক্ষম হৈছে ইফালে শংকৰদেৱ শংকৰদেৱৰ মাধৱদেৱৰ যি ভাওনা সংস্কৃতি সেই ভাওনা সংস্কৃতিত যি মানে ব্যৱহাৰ কৰা হয় সাজ সজ্জা ব্যৱহাৰ কৰা হয় তাত আচলতে যিসমূহ মানে মানুহৰ মুখ ঢাকিবৰ কাৰণে বা বিভিন্ন চৰিত্ৰৰ ৰূপায়ণৰ কাৰণে যিসমূহ পদ্ধতি তেওঁলোকে উলিয়াইছিল তাৰ ভিতৰত মুখাও অন্যতম আছিলে আচলতে বিভিন্ন চৰিত্ৰ ৰূপায়ণৰ কৰিবৰ কাৰণে আৰু সেইসমূহ আচলতে বাঁহ বাঁহৰ বাঁহৰ পৰা নিৰ্মাণ কৰা হয় মানুহে পিন্ধা মুখা যিখিনি আছিল মুখাৰ বিভিন্ন ধৰণ আছে আচলতে বৰ মুখা আছে সৰু মুখা আছে আৰু আজিকালি বৰ্তমান সময়ত ব্যৱহাৰিক চাহিদাৰ প্ৰতি লক্ষ্য খেতি তেওঁলোকে সজোৱা মুখা সৰু সৰু মুখাও তেওঁলোকে নিৰ্মাণ কৰিছে আৰু বিশেষ বিশেষ জনপ্ৰিয়তা লাভ কৰিছে সেইসমূহে আৰু সত্ৰৰ বৈষ্ণৱ পৰম্পৰাত আচলতে এখন পুৰুষ সংহতি সত্ৰ আৰু বাকী দক্ষিণপাট সত্ৰৰ কথাটো হৈছে তেওঁলোক ব্ৰহ্মসংহতি সত্ৰ আৰু তেওঁলোকৰ তাত বিশেষকৈ সত্ৰীয়া সংস্কৃতিৰ কথা ক'বলৈ গ'লে তাত মুখাশিল্পৰ চৰ্চা নাই যদিও বাকী সত্ৰীয়া যিসমূহ গীত মাতৰ পৰা আৰম্ভ কৰি আৰু তেওঁলোকৰ সম্পূৰ্ণ উদাসীন পৰম্পৰাৰ এখন সত্ৰ গতিকে বিখ্যাত সত্ৰ ৰজাঘৰীয়া সত্ৰ বুলি কোৱা হয় আৰু আপোনালোকে যেতিয়া আহিব আহি যেতিয়া ইয়াত ক্ষেত্ৰ ভিত্তিক অধ্যয়ন কৰিব তেতিয়া বিভিন্ন বিষয়ে জ্ঞাত হ'ব সেই আহি চালে বেছিকে বুজি পাব বহু বস্তুটো কেনেকুৱা ধৰণৰ পদ্ধতিত চলে আচলতে

নিশ্চয় এতিয়া চৰকাৰৰ পৃষ্ঠপোষকতাত আচলতে এটা মিউজিয়ামৰ কাম চলি আছে সংগ্ৰহালয়ৰ কাম চলি আছে আচলতে দক্ষিণপাট সত্ৰত আচলতে বহুত পুৰণি আপুৰুগীয়া সম্পদ আছে সেই সম্পদসমূহ আচলতে হেৰি হোৱা নাছিলে প্ৰকৃত ৰক্ষণাবেক্ষণ হোৱা নাছিলে বিভিন্ন ব্যৱস্থা নাছিলে গতিকে সম্পূৰ্ণ বিজ্ঞানসন্মতভাৱে যিসমূহ ব্যৱস্থাই আচলতে পুৰণি বস্তু ঐতিহাসিক বস্তু সম সম্পদসমূহ সংৰক্ষণ কৰা যায় তেনেধৰণৰ এটা বিজ্ঞানসন্মত মিউজিয়ামৰ কাম চলি আছে আৰু শেষ পৰ্যায়ত আছে বুলি আমি জানোঁ আৰু কিছুদিনৰ পিছতে হয়তো সেইটো কাৰ্যতঃ ৰূপায়ণ হৈ উঠিব তেতিয়া বস্তুবোৰ যিবোৰ লোকচান হৈছিলে বা যিসমূহ মেনুস্ক্ৰীপ্ট আছে যিসমূহ সাঁচিপতীয়া পুথি আছে যিসমূহ ৰজাদিনীয়া যি সম্পদ আছে বা আগৰ সত্ৰাধিকাৰ বা সত্ৰ সংস্কৃতি ব্যৱহৃত যিসমূহ বস্তু আছে সেইসমূহৰ মানে প্ৰকৃতি ৰক্ষণাবেক্ষণ হ'ব বুলি আমি ভাবিছোঁ অ অন্যান্য সত্ৰটো হৈছে চামগুৰী সত্ৰত মিউজিয়াম বনোৱা হৈছে ইতিমধ্যে তেনেকে বেঙেনাআটী সত্ৰটো হৈছে মিউজিয়াম চাব পাৰিব আউনীআটী সত্ৰত নিজা মিউজিয়াম আছে তেওঁলোকৰ আৰু কমলাবাৰী সত্ৰটো তেনেকে মিউজিয়াম বনোৱা হৈছে আচলতে সত্ৰসমূহত আচলতে বহুত পুৰণি আপুৰুগীয়া সম্পদ আছে সেই সম্পদসমূহৰ ৰক্ষণাবেক্ষণৰ কাৰণে আচলতে মিউজিয়ামৰ খুব প্ৰয়োজন আছে আচলতে কাৰণ বিভিন্ন যিহেতু মাজুলীত পানী বা অন্যান্য বানপানী বা অন্যান্য সমস্যা প্ৰাকৃতিক কিছুমান সমস্যা আছে গতিকে সেই সমস্যাসমূহৰ পৰা যাতে সম্পদসমূহ ৰক্ষা পৰি থাকে তাৰ কাৰণে কিছু ব্যৱস্থাৰ প্ৰয়োজন সেই ব্যৱস্থাসমূহ ল'বৰ কাৰণে আচলতে তেনেকুৱা মানে পদক্ষেপবিলাক লোৱা হৈছে আপুনি আহি পেলাই পৰ্যবেক্ষণ কৰিব পাৰিব গোটেই বস্তুবিলাক আহিলে আহিলে লগ পাব তেতিয়া আহিলে ফোন কৰিব যোগাযোগ কৰিব

আছে আছে নিশ্চয় তেনেকুৱা গেষ্ট হাউচ আছে আমাৰ ইয়াতে সুবিধাজনক তাত থাকিলে তাৰ পৰা আপুনি দুইখন সত্ৰই ভিজিট কৰিব পাৰিব আগতীয়াকে যোগাযোগ কৰিব তেওঁলোকৰ নাম্বাৰ আছে ফোন নাম্বাৰ ফোনত যোগাযোগ কৰিব পাৰিব নহ'লে মোক জনালে মই ব্যৱস্থা কৰি দিব পাৰিম ঠিক আছে ঠিক আছে হ'ব হ'ব অ